মাজুলী যিহেতু এজন বৃহত্তম নদীদ্বীপ সেইবাবে ইয়াত যাতায়ত ব্যৱস্থা ইমান সুচল নহয় সেইবাবে অলপ ধনৰ প্ৰয়োজন হয় মাজুলীত ভ্ৰমণ কৰোঁতে নিজাববীয়া গাড়ী হ'লে ইমান ধনৰ প্ৰয়োজন নহয় কিন্তু গাড়ী যদি ভাড়া কৰা হয় তেতিয়া অলপ ধনৰ প্ৰয়োজন হয় কাৰণ ইয়াত গাড়ীৰ হেৰি মানুহবোৰে যোনবোৰ মালিক হয় সেইবোৰে অলপ ধনৰ পৰিমাণটো অলপ বেছি কৰে কাৰণ ইয়াত তেওঁলোকে দিনটো তেওঁলোকৰ লগত থাকি সকলো ধৰণৰ বস্তু সৰু সৰু বস্তুৰ পৰা ডাঙৰ ডাঙৰ বিখ্যাত বিখ্যাত বস্তুও দেখুৱায় যেনে সত্ৰৰ পৰা ধৰি শালমৰাৰ মুখা শালমৰাৰ মাটিৰ বাচন বৰ্তন তথা সামগ্ৰী সত্ৰৰ মুখা শিল্প বিভিন্ন ধৰণৰ চৰাই ৰিজৰ্ট আদি সকলো ধৰণৰ বস্তু দেখুৱায় সেইবাবে যদি এজন মানুহ আহিব পাৰে মিনিমাম দছ হাজাৰ টকা হ'লে খোৱা বোৱাৰ পৰা ধৰি থকাৰ আৰু সকলো ধৰণৰ সা সুবিধাৰ পৰা ধুনীয়াচে মানুহজন থাকিব পাৰে সেইবাবে মাজুলী লগত দছ হাজাৰমান টকা হ'লে সকলো ধৰণে তেওঁলোকে ভালকেনে একদম সফলভাৱে থাকি ঘূৰি যাব পাৰে কিন্তু যদি নিজাববীয়া গাড়ী হয় মিনিমাম পাঁচ ছয় হাজাৰমান টকাতে সেই কামটো হৈ যাব পাৰে বাৰু নিজাববীয়া গাড়ী হ'লে